হয় অসমৰ বিভিন্ন ঠাইত বৰ্তমান সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুস্থিত হয় বিশেষকৈ আমি যদি ক'বলৈ যাওঁ বহাগ বিহুৰ সময়তে বহাগ বিহুৰ সময়তে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুস্থিত হয় সেয়া এক আমাৰ সমাজৰ বাবে এক শুভ লক্ষণ বুলিও ক'ব পাৰি কাৰণ এইকাৰণে ক'ব পাৰি বৰ্তমান সমাজত যি আমাৰ চিন্তা চৰ্চা বা আমাৰ সমাজত যি এক সংস্কৃতিক এক ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে ঠিক তেনেধৰণে এতিয়া সমাজত যদি সেইবিলাক অনুষ্ঠান অনুস্থিত নহয় তেন্তে যথেষ্ট আমাৰ যি সংস্কৃতি আমাৰ যি অনুষ্ঠান তললৈ গৈ থাকিব গতিকেলৈ পোনপ্ৰথম যদি ক'বলৈ যাওঁ বৰ্তমান সময়ত আমাৰ বিভিন্ন ধৰণৰ বিহুৰ সময়ত অনুষ্ঠান অনুস্থিত হোৱা দেখিবলৈ পাওঁ এইখিনি সময়তে মানুহে বিভিন্ন ধৰণৰ প্ৰথম দিনাখনি প্ৰথম যি হয় অনুষ্ঠানৰ দিনাখনি মৌ কুঁৱৰী বা বিহুৱতী এই হুঁচৰি ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে য'ত অসমৰ বিভিন্ন দিশৰ পৰা বহুত দূৰৰ দূৰৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী তেওঁলোকে আহি অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰে আৰু অংশগ্ৰহণ কৰি তেওঁলোকে পুৰস্কাৰ হিচাপে বিভিন্ন ধৰণৰ মাননি লাভ কৰে ঠিক তেনেধৰণে এখন অনুষ্ঠান এখন আম তেওঁলোকে হেৰি হৈ যায় পাছ কৰি যায় আৰু ইয়াৰ লগতে তেওঁলোকে ইয়াৰ ফলস্বৰূপে তেওঁলোকে ইয়াৰ পিছতে পিছদিনাখনিয়ে বিভিন্ন ধৰণৰ জনপ্ৰিয় অসমৰে হওক বা বিভিন্ন ধৰণৰ জনপ্ৰিয় গায়কসমূহ গায়িকাসমূহ আমাৰ যি উদীয়মান যুৱকসমূহ যিসমূহে কেৱল সংগীতৰ জালেৰে মানুহক আকৰ্ষণ কৰি মানুহৰ নিজৰ ঘৰখন অতিবাহিত কৰি আছে নিজৰ ঘৰখন চলাই আছে ঠিক তেনেদৰে তেওঁলোকে সেইবিলাকেই তেওঁলোকে আৰম্ভ সেইদিনাখন তেওঁলোকৰ আৰম্ভ কৰে ঠিক তেনেধৰণে এখন সমাজ বা এখন জাতীয় ঐক্য জীয়াই আছে বুলি ক'ব লাগিব লগতে আৰু অসমত আমাৰ ফেষ্টিভেল হয় বুলি মই কৈছোঁ